অঁ কওক অঁ কওক

অঁ অঁ ভালেই হ'ব

অঁ তাতে ভালে তাতে ভালেই হ'ব

লগৰ ল'ৰা দুটামান আছে বাৰু

মই খবৰ দি দিম

অঁ

অঁ আৰু অঁ আৰু এই প'ষ্টাৰ এখন হোৱা হ'লে ভাল আছিলে চাৰিআলিত মাৰি দিলে অলপ মানুহ গোট খালে

অঁ অঁ অঁ মোক

অঁ অঁ মই জনাই থম বাৰু গাঁৱত আৰু লগৰখিনিকো কৈ দিম অঁ ঠিক আছে হ'ব